আমাৰ অঞ্চললৈ পৰ্যটক আহিলে ভ্ৰমণৰ বাবে টিকেট কাটিবলৈ আপোনাৰ বহুত এনেকুৱা কাউণ্টাৰ থাকে ট্ৰেইনত আহিলে বোলে ট্ৰেইন ষ্টেচনত আহি পিনি আপুনি এনেদৰে টিকেট কাটিব পাৰে ট্ৰেইনৰ টিকেট কাটিলে তাৰপৰা আপোনাৰ ট্ৰেইনৰ টিকেট কাটি পিনি ট্ৰেইনত উঠি আহিলে আপুনি ইয়াৰপৰা আহি বা বাছত আহিলে বোলে বাছ ষ্টেণ্ডত গৈ পিনি আপুনি নাইট চুপাৰত আহে বা ডে ডে চুপাৰত আহে টিকেট কাটিব পাৰে টিকেট কাটিলে টিকেট কাটি পিনি আপুনি গুচি আহিব পাৰে ইয়াতে আহি পিনি আপোনাৰ এনেদৰে থাকিবলৈ কোনোবা আমাৰ যদি চিনাকি মানুহ থাকে চিনাকি মানুহ থাকিলে আমি আমাৰ ঘৰতে থাকিব আহক বুলি আমি মাতি লৈ আনিবও পাৰোঁ যদি আমাৰ বোলে ঘৰত বোলে থাকিবলৈ পচন্দ কৰা নাই বাহিৰত থাকিম বোলে মই বোলে হোটেলত থাকিম ক'ৰবাত থাকিম সেনেকৈও আছে বহুত জেগা আছে আমাৰ এতিয়া শিৱসাগৰ ডিষ্ট্ৰিকত আপোনাৰ সেনেকৈ বহুত হোটেল আছে নাজিৰাত হোটেল আছে বহুতখন কেইখন শিৱ শিৱসাগৰ টাউনতো আছে বহুতকেইখন হোটেল হোটেল মানে আপোনাৰ যেনেদৰে এতিয়া অঞ্জলি ষ্ট'ৰ অঞ্জলি হোটেল পিংকি হোটেল তাৰ পৰা আপোনাৰ হলিডে' পেলেচ এইবোৰ বহুতবিলাক আছে এনেদৰে থাকিব পাৰে সকলোৱে মনৰ পচন্দমতে যাৰ যেনেদৰে পচন্দ হয় হোটেলত থাকি পচন্দ হ'লে হোটেলত থাকিব পাৰে ঘৰত থাকি পচন্দ হ'লে ঘৰত থাকিব পাৰে সেনেদৰে ঘৰৰ হোটেলত থাকিলে বোলে পিছত আমাক মাতিলে আপুনি আহক আমাক নিব আমি ফুৰিব যাম সেনেকৈ ফুৰিব যাব পাৰে ঘৰৰ ওচৰৰ পৰ্যটকৰ বহুত জেগা আছে এনেদৰে আমাৰ আমাৰ এইফালে আহিলে আপোনাক বগীবিললৈ যাব পাৰোঁ আমি তাৰ পৰা বৰশিল এইফালে কমলাবাৰী তাৰপৰা আপোনাৰ দিছাংমুখ বহুতকেইখন জেগা আছে এনেদৰে ফুৰিব যাব পাৰে ভ্ৰমণ কৰি যদি ভাল পোৱা মানুহে ঘৰতে খানা পিনা খাই এইবিলাক কৰি ধুনীয়াকৈ থাকিব পাৰে ঘৰত থাকিলে আপোনাৰ আমাৰ কোনোবা পৰ্যটক যদি আমাৰ ইয়ালৈ আহে আমাৰ ডিষ্ট্ৰিকত যদি আহে আমাক যদি কয় আমাৰ আপোনালোকৰ ঘৰত থাকিম ছ' ঘৰত থাকিব পাৰে ঘৰত থাকিলে আপোনাৰ পইচাকেইটকা বাচিব যদি তেওঁলোকে যদি ভাবে মই ঘৰত নাথাকোঁ মই আপোনাৰ এনেদৰে হোটেল ল'ম হোটেল লৈ পিনি থাকিম হোটেল লৈ থাকিলে আপোনালোকে নিজৰ খৰচ বাঢ়িব পইচা নিজেই খৰচ কৰিব লাগিব নিজৰ পইচা দি পিনি থাকিব লাগিব হোটেলততো বিনামূলীয়াকৈ থাকিব নিদিয়ে এইবিলাক চবতেতো পইচাটো লাগেই সেইদৰে হ'লেও আমাক ৰিকুৱেষ্ট কৰিলে আমাক ৰাখক আপোনালোকে সেইবুলি ক'লে আমি ৰাখিব পাৰোঁ একো প্ৰব্লেম নাই সেইটো সকলোৱে আহে আহে এনেকৈ বহুত ধৰণে ল'ৰা মানুহ আহে আমাৰ এতিয়া মোৰ লগৰে আছে এতিয়া গুৱাহাটীত আছে লগৰ ল'ৰা গুৱাহাটীৰপৰা তেহেতি আমাৰ শিৱসাগৰ ফুৰিবলৈ আহোঁ বোলে অ' হিৰেন্দ্ৰ আমি শিৱসাগৰ ফুৰিবলৈ গৈছোঁ তুমি আমাক ল'বাহি আমাক থাকিব দিবা তোমালোকৰ ঘৰত মই কওঁ তেতিয়া অ'কে থাকিবা তোমালোক তাৰ পৰা তেহেতি যদি পচন্দ নকৰে আমাৰ ঘৰত থাকিপিনি এদিন আমাৰ ঘৰত থাকিলে বোলে আমাৰ ঘৰত থাকি ভাল নালাগিলে তেহেতৰ চ' তেন্তে তোমালোক যাব পাৰা এনেকৈ তেহেতি নিজেই যায়গৈ গৈ পিনি তেহেতি হোটেলত থাকে গৈ হোটেলত তেহেতি ফূৰ্তি ফাৰ্তা কৰি পিনি ঘূৰে ঘূৰি পেলাই আকৌ আমাক যদি কয় আমি অকণমান ফুৰিবলৈ যাওঁ ব'লা ফুৰি আহোঁগৈ গাড়ীখন লৈ আনা কিবা লৈ আনা যাওঁ আমি ফুৰাওঁ তেহেতক ধুনীয়াকৈ ধুনীয়া ধুনীয়া জেগা আছে আমাৰ ইয়াতে লং ডিং পাহাৰ ভৈয়ামৰ জেগা এইফালে অকণমান ফুৰিবলগীয়া জেগাবিলাক ফুৰিব পাৰি ধুনীয়াকৈ যাৰ যেনেদৰে পচন্দ হয় আৰু লগৰ আহিলে ফুৰিব যাব লাগে ফুৰিব গ'লে মানুহবোৰ ভাল লাগে মন কানবিলাক হোটেলত থাকিও ভাল লাগে মানুহৰ ঘৰত থাকি বেছি ভাল লাগে হোটেলত থকাতকৈ হোটেলত থাকিলে আপোনাৰ খৰচ পাতি বাঢ়ে আৰু বেলেগ প্ৰব্লেম একো নাই আপোনালোকে যেনেদৰে যোনে ভাল পায় আৰু আমিও কেতিয়াবা যদি ফুৰিবলৈ যাওঁ আমিও গৈ থাকোঁ এতিয়া এনেকৈ আপোনাৰ এতিয়া দুদিনমানৰ আগত মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ আপোনাৰ গুৱাহাটী ফুৰিবলৈ বুলি যোৱা নাছিলোঁ গৈছিলোঁ এনেই লগৰ আছে মোৰ ভাগৰ লগৰৰ ঘৰত থাকিছিলোঁ মই ভাবিছিলোঁ যে মই যদি নিজে যদি হোটেল ৰুম লৈ লওঁ মোৰ পইচা বেছি লাগিব চ' মই লগৰৰ ঘৰতে আছিলোঁ লগৰৰ ঘৰত থাকিলোঁ ভাত পানী খালোঁ আমি সন্ধিয়া টাইমত অকণমান ওলাই যাওঁ ভাল লাগে মন কানবিলাক ওলাই গ'লে সেইভাগে আমি সেনেদৰে আমি সময়বিলাক কটাওঁ লগৰবোৰৰ লগত ভাল লাগে তেহেতৰ ঘৰত থাকিলেও আমি ৰুমত থাকিলেও একেটোৱে খালী ৰুমত থাকিলে আপোনাৰ পইচা পাতি খৰচটো বেছি হয় আৰু বেলেগ একো নাই যাব লাগে এইবিলাক লগৰবিলাকৰ ঘৰত ভাল লাগে এতিয়া লগৰবিলাকো আমাক ইয়ালৈ আহিয়ে থাকে যথেষ্টখিনি ল'ৰা আহে দুদিনমানৰ আগত আমাৰ তেজপুৰ তেজপুৰৰ ল'ৰা আহিছিলে মোৰ লগৰ আমাৰ ৰুমত থাকিলেহি আহি পিনি তেহেতৰ এতিয়া পইচা পাতি খৰচ কমিলে তেহেতক ফুৰালোঁ আমি চকালোঁ বগীবিল নিলোঁ আমাৰ এইফালে বৰশিল নিলোঁ আমাৰ ঘৰো আহিলে ঘৰত ধুনীয়াকৈ ভাত পানী খুৱাই পিনি তেহেতক কুৰ্তি ফাৰ্তা কৰাই পিনি মা দেউতাহঁতৰ লগত চিনাকি কৰাই ধুনীয়াকৈ তেহেতক পঠিয়ালোঁ ঘৰলৈ তেহেঁতি এতিয়া মোক মাতি থাকে ফুৰিবলে যাবলৈ তেতিয়া ঘৰতে থাকিবলৈ কয় হোটেল ল'ব নেলাগে তুমি হোটেল ল'লে তোমাৰ পইচা খৰচ হ'ব কিবা হ'ব আৰু হয়ো হোটেলত আপোনাৰ পইচা বহুত লাগিব বহুত মানে পইচাটো আপুনি নিজৰ পইচাটো নিজে বচাবলৈ চাব লাগে না সদায় লোকৰ ওপৰত ইমান মানে আপোনাৰ পইচা বচাবলৈ চাব লাগে হোটেল আপুনি হোটেল ইমান হোটেলত থকাটো ইমান ডাঙৰ কথা নহয় কিন্তু মানে নিজৰ এতিয়া পইচা পাতিটো নিজে আপুনি সাচিব লাগিব ন সেনেদৰে আপুনি ক'ৰবাত ফুৰিব গ'লে কিবা গ'লে আপোনাৰ কোনোবা চিনাকি মানুহ উলিয়াব লাগে চিনাকি মানুহ থাকিলে চিনাকি মানুহৰ ঘৰতে থাকিবলৈ হোটেল ল'বলৈ চেষ্টা কৰিব নালাগে হোটেল ল'লে আপোনাৰ নিজৰ পইচা পাতি খৰচটো বাঢ়ি যায় খোৱা বোৱা থকাটো হোটেল ৰুমে এতিয়া আপোনাৰ দাম কিমান লয় তিনি হাজাৰ পঁচিছশ আপুনি সেইবিলাক যদি ভালকৈ যদি নিজে যদি হেৰি কৰে মানে লগৰ যদি কোনোবা থাকে চিনাকী মানুহ থাকে তেতিয়া আপুনি চিনাকী মানুহৰ ঘৰতে থাকি পিনি থকা আপোনাৰ পইচাও বাচি গ'ল তাৰপৰা আপোনাৰ তাৰ পৰা আপোনাৰ থকা পইচাটো বাচিলে বাচিলেই তাৰপিছতে আপোনাৰ খোৱা আকৌ ইফালৰ পৰা সিফালে যোৱাৰ লগৰ থাকিলেতো লগৰ বাইক চাইকেল বা আপোনাৰ ধৰি লওক আপুনি কিবা টেক্সিতে গ'ল কিবাতে গ'ল কেইটকানো পইচা লাগিব কিন্তু আকৌ আপোনাৰ হোটেল লৈ পিনি যদি থাকে আপুনি বহুত পইচাটো খৰচ হয় না সেইটো কাৰণে আপুনি নিজৰ পইচাটো নিজেই এৰেঞ্জ কৰিবলৈ ৰখাবলৈ চাব লাগে সেইভাগে আপুনি সেইটো ভালকৈ চিন্তা কৰি চাব লাগে আমাৰ লগৰবিলাক আহিয়ে থাকে আমিও গৈয়ে থাকোঁ ময়ো এতিয়া আপোনাৰ ইফালে ইফালে গৈ থাকিলে হৈ থাকে এনেকৈ আপোনাৰ মইতো লগৰৰ ঘৰতে থাকোঁগৈ বা আমাৰ পৰিয়ালৰ মানুহ থাকিলে পৰিয়ালৰ মানুহৰ ঘৰতে থাকোঁগৈ আমি এতিয়া গোলাঘাট গৈ থাকোঁ গোলাঘাটত মোৰ মাহী আছে মাহীহঁতৰ ঘৰতে থাকোঁগৈ আমি গ'লে মাহীহঁতৰ ঘৰত থাকিলে ভাল মানে আপোনাৰ খোৱা বোৱা ফ্ৰী থকা ফ্ৰী যদি হোটেল লৈ লওঁ আকৌ কিমান পইচা খৰচ হয় সেইটো কাৰণে সেইবিলাক কথা চবফালে চিন্তা কৰিব লাগে সকলোৱে চবফালে চিন্তা কৰি পিনি ভালকৈ চাব লাগে এইবিলাক মানে আপুনি নিজৰ ওপৰত কথা আপোনাৰ যদি পইচা যদি বহুত আছে তেতিয়া আপুনি হোটেল ৰুম নল'লেও হ'ব আপুনি এইভাগেই কিবা মই বোলে পইচা পাতি বোলে বহুত আছে বোলে তেতিয়া আপুনি মই বোলে হোটেল ৰুম ল'ম লোকৰ ঘৰত নাথাকোঁ ভাল নালাগে চ' আপুনি হোটেল ৰুম ল'ব পাৰে যদি আপোনাৰ লোকৰ ঘৰত থাকি ভাল নালাগে বেয়া লাগে আমাৰ এতিয়া আপোনাৰ লোকৰ ঘৰত মানে ময়ো এতিয়া গ'লে ইমান লোকৰ ঘৰত নাথাকোঁ লোকৰ ঘৰত থাকোঁ কেতিয়াবা কেতিয়াবা যদি বেছি দূৰ যাওঁ পইচা পাতিৰ কথা চিন্তা কৰিব লাগেটো পইচা পাতি আপোনাৰ যদি আছে মোৰ লগত যদি তেতিয়া মই নাথাকোঁ লগৰৰ ঘৰত যদি মোৰ ওচৰত পইচা নাই বোলে তেতিয়া মই লগৰটোক ফোন মাৰি ক'ম বা পৰিয়ালৰ কোনোবা হ'লে পৰিয়ালৰ মানুহক ফোন মাৰি ক'ম মই তোমাৰ আপোনালোকৰ ঘৰত থাকিম বা তোমালোকৰ ঘৰত থাকিম দেই তোমালোকে মোক একদিন চাবা খোৱা বোৱা হওক কিবা হওক সেনেকৈ চবফালে চিন্তা কৰিব লাগে চ' মানে হোটেল ৰুম ল'বলৈ ভালেই হোটেল ৰুমত থাকিবলৈ আপোনালোকৰ আমাৰ এতিয়া হোটেল ৰুম আমাৰ শিৱসাগৰত যোন যিখন হোটেল ৰুম আছে আপোনাৰ আপুনি ৰুম ল'লে তাৰপিছত আপুনি একেডোখৰ জেগাতে হোটেল ৰুম য'ত ল'লে তাতে আপুনি মানে খানা দিব আপোনাৰ খানা মানে ফ্ৰীকে নিদিয়ে আপোনাৰ আপোনাৰ আপুনি পইচা দিব লাগিব তাৰ মানে বিনিময়ত কিন্তু আপুনি পইচাটো মানে দিব লাগিবই পইচাটোৰ বদলি মানে আপুনি একেডোখৰ জেগাতে মানে খানা পিনা চব পাব হোটেল ৰুমতে আপুনি অৰ্ডাৰ কৰি দিলে আপোনাক আনি আহি পিনি দি থৈ যাবহি খানা পিনা চব সেনেকুৱা ধৰণৰ সুবিধা থাকে আমিও গ'লে সেনেকুৱা হোটেল ৰুমত থাকোঁ আমি কেতিয়াবা এনেকৈ আমাক খানা পিনা চব দিয়েহি ভাল লাগে এইবিলাকে